হেল্লো এয়া প্ৰাণজিৎ ট্ৰেভেলচ হয়নে আমি কালি যোৱাকালি গুৱাহাটীলৈ আহিছিলোঁ গাড়ীখন ইমান লেতেৰা ড্ৰাইভাৰে মাক্স নাই হেন্দিমেনও মাক্স নাই আৰু লগতে চিটবিলাক ইমান লেতেৰা পেতেৰা কৰি ৰাখিছে আপোনালোকে তলত চাবলৈয়ে যোগ নাই আপোনালোকে ড্ৰাইভাক মাক্স পিন্ধাবলৈ ক'ব আৰু চিটবিলাক লেত চাফ চিকুণতা কৰিবলৈ ক'ব মাক্স নি নিপিন্ধিলে আৰু চাফ চিকুণ নকৰিলে ক'ভিডে ইমানখিনি মানুহক অনিষ্ট কৰিছে আপোনালোকে কিয় তেনেকৈ ৰাখিছে বহুত বেয়া পালোঁ আপোনালোকৰ এই হেৰি পৰিৱেশটো গাড়ীৰ পৰিৱেশটো বহুত বেয়া পালোঁ